মই সৰুৰে পৰা ছবি আঁকি ভাল পাওঁ আৰু মই এম ই স্কুলত পঢ়ি থাকোতে ছবি আঁকিবলৈ শিকিছিলো আৰু মই খুব ভাল ছবি আঁকিবলৈ পাৰিছিলো ছ' আমাৰ ছাৰহঁতে মোক বহুত উৎসাহ দিছিল যাতে আগলৈ মই ভালদৰে আগবাঢ়িব পাৰো আৰু মই বহুতো প্ৰতিযোগীতাত আগভাগ লৈছোঁ মই প্ৰদৰ্শনী দিয়া নাই কিন্তু মই বহুতো প্ৰতিযোগীতাত আগভাগ লৈছোঁ আৰু তেনেকৈ মই পুৰষ্কাৰ পাবলৈয়ো সক্ষম হৈছিলোঁ এবাৰ আমাৰ এম ভি স্কুলত ৰূপালী জয়ন্তী পতা হৈছিল তাত আমাৰ স্কুলৰ এখন আলোচলী উলিওৱা হৈছিল সেই অলোচনীত মই এখন ছবি দিছিলোঁ সেইখন হৈছিলে পাকৃতিক এখন প্ৰাকৃতিক দৃশ্যৰ ছবি আৰু ছবিখন খুব সুন্দৰ হৈছিল আৰু চবেই ছবিখন চাই বৰ ভাল পাইছিল আৰু তেনেকৈ মই বহুতো প্ৰতিযোগীতাত আগভাগ লৈ থাকিলো মোৰ ছবিটো বহুত ভাল হৈ আছিল ছাৰে আমাক ৱাটাৰ কালাৰ ব্যৱহাৰ কৰিব শিকিছ শিকাইছিল আৰু শ্বেডিং কৰিবলৈ শিকাইছিল আৰু মই যেতিয়া ডাঙৰ হ'লোঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোতে মই আকৌ ছবি আঁকিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মই পৰীক্ষা দিছিলোঁ ছবি পৰীক্ষা দিছিলো এটা হয় কিন্তু এটা পৰীক্ষা দিলো তাৰপিছত আকৌ দিয়া নহ'ল মই তাৰ পিছতো সদাই কম্পিটিশ্যনত য'ত পাৰো মই আগভাগ লৈ থাকিব লৈ থাকিবলৈ চেষ্টা কৰো আৰু মই ঘৰতো এনে এনে থকা সময়ত মই আজৰি সময় থাকিলে মই ছবি আঁকি খুব ভাল পাওঁ আৰু এদিন মই এটা প্ৰতিযোগীতাত আগভাগ লৈছিলো আৰু তাত মই প্ৰথম পুৰষ্কাৰ লাভ কৰিছিলোঁ তাত মোক প্ৰাইজ দিয়া হৈছিল বহুতো সন্মান জনোৱা হৈছিল খুব ভাল লাগিছিল আৰু এদিনাখন মই